অঁ হেল্ল' খাম্বৰেঙা ৰেষ্টুৰেন্ট মোৰ দুটামান অৰ্ডাৰ আছিল আপুনি লিখি লওকচোন অৰ্ডাৰকেইটা হ'ল চিকেন ফ্ৰাই পৰ্ক ফ্ৰা ফ্ৰাই ফিছ ফ্ৰাই আৰু আৰু পোলাও আপুনি এইখিনি মোক অতি সোনকালে ডেলিভাৰ কৰি দিবচোন অঁ কিন্তু এটা কথা মোৰ আগৰ এড্ৰেছটোত নহয় মই এতিয়া বৰ্তমান বেলেগ এটা এড্ৰেছত আছোঁ সেইটো হৈছে চন্দ্ৰপুৰ হাজংগুৰি